কিছুদিন আগত মই মিছুত এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ কিন্তু সেই কাপোৰযোৰত মই এটা খুব বেয়া ৰেছপণ্ড পালোঁ যে মই কাপোৰযোৰ দুবাৰো অৰ্ডাৰ কৰিলো কিন্তু ডেলিভাৰী বয়ে মোক কাপোৰযোৰ ডেলিভাৰ নকৰিলে তেওঁলোকক মই তেওঁলোকৰ হেল্প চেণ্টাৰত দুই তিনিবাৰ কলো কৰিলো কিন্তু তেওঁলোকে মোক জনালে যে কাপোৰযোৰ হয়তো অতি শীঘ্ৰে পাই যাম কিন্তু ডেলিভাৰী বয়বিলাক আৰু তেওঁলোকৰপৰা সেই চেণ্টাৰৰপৰা মোৰ ওচৰলৈ মেচেজো আহিছিল কিন্তু ডেলিভাৰী বয়টোৱে সেই কাপোৰযোৰ অৰ্ডাৰ নকৰিলে আনকি মই তেওঁলোকৰ যি ফোন নম্বৰ দিছিল তাত কল কৰাৰ পিছতো তেওঁলোকে কলৰ কোনো ৰেছপঞ্চ নকৰিলে বা তেওঁলোকে লাষ্টত দেখাই দিলে যে মানে মই কাপোৰযোৰ সেইটো নোপোৱাৰ কাৰণে তেওঁলোকে মোক মোৰ লগত ফোনত কণ্টেক কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে মোক ডেলিভাৰীটো দিব নোৱাৰিলে কিন্তু মইতো তেওঁলোকক বাৰ বাৰ কল কৰাৰ পিছতো তেওঁলোকে বস্তুটো ডেলিভাৰী নিদিলে মই প্ৰথম তেনেকুৱা এবাৰ হ'ল তাৰপিছত মই আকৌ এবাৰ বস্তুটো পুনৰাই অৰ্ডাৰ কৰিলোঁ তাৰপিছতো বস্তুটো মোৰ ওচৰত আহি নাপালে মই দুবাৰ তিনিবাৰ এনেকৈ অৰ্ডাৰ কৰাৰ পিছতো নাহিলে আৰু বাৰ বাৰ খালী এটাই প্ৰব্লেম যে তেওঁলোকে বস্তুটো ডেলিভাৰ কৰিব নোৱাৰিলে কাৰণ মই তেওঁলোকৰ ফোনৰ লগত কণ্টেক কৰিব পৰা নাছিলোঁ তাৰ উপৰিও মই কিছুদিন আগতে এটা বস্তু মই এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু সেই কাপোৰযোৰত যি তাত ডিছপ্লে বৰ্ডত ফটো লগোৱা আছিল তাৰ ঠাইত কাপোৰযোৰৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু যি কাপোৰযোৰৰ মাজত এটা পাৰ্ট মিছিং আছে যাৰ কাৰণে মই প্ৰডাক্টটো মোৰ যাৰ কাৰণে প্ৰডাক্টটো মোৰ কাৰণে ইউজএবল হৈ নাথাকিল আৰু তেওঁলোকক মই যেতিয়া প্ৰডাক্টটো ৰিটাৰ্ণ কৰিব বিচাৰিলো তেওঁলোকে প্ৰডাক্টটো ৰিটাৰ্ণো নল'লে কাৰণ তেওঁলোকে দেখাই দিলে যে টাইম পিৰিয়ৰ্ড শেষ হ'ল বা তেওঁলোকৰ তাত বিভিন্ন পাৰ্টছবোৰৰ ফটো দেখাবলগা হ'ল এনেকুৱা ধৰণৰ বহুত অজুহাত দেখুওৱাই তেওঁলোকে সেইবোৰ বস্তুটো মোৰপৰা গ্ৰহণ নকৰিলে আৰু কিছুদিন আগতে মই ব্লেজাৰ এটা অৰ্ডাৰ কৰোতে ব্লেজাৰটো যিটো কালাৰ দেখুৱাই আছিলে এপটোত সেই কালাৰটো যেতিয়া বস্তুটো মই ডেলিভাৰী কৰিলো সেই চেম কালাৰটো মই নাপালোঁ আৰু যেতিয়া মই চেম কালাৰটো নোপোৱাৰ কাৰণে বস্তুটো ৰিটাৰ্ণ কৰিব বিচাৰিছিলো তেতিয়া তেওঁলোকে মোক জনালে যে কোনো ধৰণৰ ডিফেক্ট নাথাকিলে তেওঁলোকে কাপোৰবোৰ গ্ৰহণ নকৰে কিন্তু যিহেতু মই কালাৰটো চাই বস্তুটো গ্ৰহণ কৰিছিলোঁ মই অৰ্ডাৰ কৰিছিলোঁ গতিকে যেতিয়া কালাৰটো ডিফেক্ট আহিছে সেইটো মোৰ বাবে ব্যৱহাৰ উপযোগী নহয় কিন্তু তেওঁলোকে না পইচা মোৰ পইচাটো ঘূৰাই নিদিলে আৰু আনকি তেওঁলোকে মোক বস্তুটো ঘূৰাই নল'লে যাৰ ফলত মোৰ সেই এপটোৰপৰা বস্তুটো অৰ্ডাৰ কৰি বা বস্তুটো লৈ ডেলিভাৰী লৈ পিনে মই সন্তুষ্ট নহয় ঠিক সেয়েহে মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ সমস্য়াবোৰ সমাধান কৰিবৰ বাবে তেওঁলোকৰ ওচৰত ভাল এটা হেল্প চেণ্টাৰ থাকিব লাগে যিয়ে আমাক বস্তুবোৰ কেতিয়াবা এনেকুৱা ডিফেক্ট থাকিলে বা কোনো ধৰণৰ অসুবিধা থাকিলে তাক গ্ৰহণ কৰিব তাত যাতে তেওঁ আমি তেওঁ আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰো নহ'লে যিহেতু অনলাইন বজাৰত আমি বস্তুবোৰ খালি মোবাইলত চাইয়ে কিনিবলগীয়া হয় গতিকে তেনেকুৱা সমস্য়া হ'লে আমাৰ পইচাৰো বহুত মানে অপচয় হয় আৰু বস্তুটো আমাৰ ব্য়ৱহাৰ উপযোগী হৈ নাথাকে